অঁ হয় হয় আছে কিবা বিচাৰিছিলে অঁ কওকচোন আপোনাক কেনেকুৱা লাগে অঁ ট্ৰেদিছনেল অঁ মিচি মিচিং হাজং ৰাভা আপোনাক বা কেনেকুৱা লাগে ফুল থকা গুতুনিয়া ফুলৰতো তেনেকৈ এতিয়া বৰ্তমান অহা নাই কিন্তু বাৰাং ফুলৰ পাব সেনেকুৱা সেইটো মেখেলা মেখেলাখনৰ আপোনাৰ কলাফুলৰ ভৰিৰ কল কলাফুললৈকে আহিব আৰু আঁচলটো আৰু গাৰ পাৰিটোত থাকিব আৰু গাৰ মাজত চাদৰখনত গাৰ মাজত নাপাব পাৰিটোত আৰু আঁচলটোত পাব সেই সেইযোৰাৰ দামটো চৌব্বিছশ আহিব আপুনি ল'লে অলপ কমাই দিম অঁ অঁ কেইযোৰ লয় সেই হিচাপত অঁ আমি কমাই দিম এনেও আমাৰ সেনেকুৱা পাব হালধীয়া ৰঙা পাব পিঁয়াজ কালাৰৰ পাব নীলা পাব আপোনাক যেনেকুৱা লাগে ৰং আমাৰ তাত ভালেকেইযোৰ ভালেকেইযোৰ ৰঙৰে আছে হাজঙৰ দামটো হাজঙৰ দামটো এঘাৰশৰপৰা পোন্ধৰশৰ ভিতৰত আছে আৰু ৰাভাৰ দামটো অলপ বেছি আছে ৰাভা কেইযোৰৰ ফুলো যথেষ্ট আছে ফুলৰ আপুনি ভেৰাইটি পাব আৰু তাৰে সেয়াৰ পাব সাতাইছশ আঠাইছশৰ মানে দাম আহিব অঁ ঠিক আছে বাৰু